হেল্ল' এইটো ছুইদি নেকি আচ্ছা আপোনালোকৰ এতিয়া বাৰু ৰেষ্টুৰেণ্ট খোলা থাকে ন ডেলিভাৰী দিয়ে ন এতিয়া এইটো সময়ত হয় হয় হয় আচ্ছা হেৰি নহয় আপোনালোকে যে মই ইয়াত পাইছোঁ আপোনালোকৰ ইয়াত মানে যিটো আছে ম'ম' বা ম'ম' আছে এই ম'ম'টো পামনে মই ভেজ ম'ম' হয় এতিয়া ইয়াত দিওঁতে কেই মিনিট লাগিব বেলতলা বাইলেন থ্ৰী হাউচ নাম্বাৰ টুৱেল্ভ ইয়ালৈ পঠাবলৈ আপোনালোকক কিমান সময় লাগিব ঠিক আছে যদি সেইখিনি সময়ৰ ভিতৰত হয় তেনে হ'লে মোৰ অৰ্ডাৰটো লিখি ৰাখক হয় হয় পঠিয়াই দিব সোনকালে ঠিক আছে